হেল্ল' অঁ মই গুৱাহাটীৰ কামাখ্যাত মানে দুদিনমানৰ কাৰণে ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ অঁ এই এই যে সপ্তাহ দহ সপ্তাহ দিনমানৰ পাছত তাত এই অহা যোৱা হাঁ যাব পাৰিম ন অঁ কি বুলি কয় অহা যোৱা কৰিবৰ কাৰণে গাড়ী এখনমান লাগিছিলে সৰু গাড়ী

অঁ যিখন মানে বজাৰ কৰিব ভাল আৰু আৰামদায়ক হ'ব পোৱা যাব ন আকৌ থকা বোৱা খোৱা বোৱাটো তাত লজ চজ সৰু লজ

অঁ হয় হয় হয় তেতিয়াহ'লে আশাটো কৰিলোঁ হ'ব তেতিয়াহ'লে ন ৰাখিম আৰু ঠিক আছে বাৰু